অ' হয় অ' হয় কওকচোন আপোনাক কেনেকুৱা ধৰণৰ কাপোৰ লাগিব পাট মুগা বিভিন্ন ধৰণৰ আছেটো কেনেকুৱা লাগিব হ'ব দামটো এতিয়া এনেকুৱাকৈ ক'ব নোৱাৰিম কাৰণ ফুলৰ কথা আছে সূতাৰ কথা আছে আৰু ইয়াৰ কুৱালিটি আৰু বেলেগ বেলেগ ধৰণৰ কথাবিলাক আছে আপুনি চাই লৈ যেতিয়া আপোনাৰ যোনটো পচন্দ হয় সেই হিচাপে মই দামটো ক'ব পাৰিম দামটো বিছৰ পৰা পোন্ধৰ এনেকুৱাও আছে আৰু তাতকৈ দামী আছে আপোনাক যোনটো লাগে খাতি পুৰা পিয়ৰ পাটটো হ'লে পচিঁশ মান পৰিব চাই ল'ব লাগিব ফুল বা বিভিন্ন ধৰণৰ সূতাৰো কিছুমান মিক্স থাকে গতিকে চাই লৈ বাৰু গামোচা গামোচা আছে গেঞ্জী হ'ব গামোচা ফু ফুলাম হ'লে সেইটোৰ দামটো বেছি হ'ব আৰু যদি ফুল কম থকা লাগে তেতিয়া হ'লে সেইটোৰ দামটো কম হ'ব অ' ফুলাম গামোচা এখনত আমি হাজাৰ মানকৈ ধৰোঁ চিম্পুল হ'লে পাঁচশ ঠিক আছে আপুনি আহিলে ভালদৰে বহি আমি আলোচনা কৰিম বাৰু ঠিক আছে দিয়ক